কৃষিত ব্যৱহাৰ হোৱা বিভিন্ন সঁজুলি বা আহিলাসমূহৰ বিষয়ে যদি আমি ক'বলৈ যাওঁ আমাৰ ওচৰত দুই ধৰণৰ সঁজুলি আছে এতিয়া এবিধ হ'ল পৰম্পৰাগত সঁজুলিসমূহ আৰু দ্বিতীয়বিধ হ'ল আধুনিক সঁজুলিসমূহ পৰম্পৰাগত সঁজুলিসমূহৰ বিষয়ে ক'বলৈ গ'লে নাঙল যুঁৱলি মৈ কোৰ খন্তি কাচি বিৰিয়া হোলোঙা তঙাল ইত্যাদিবোৰৰ নাম ল'ব লাগিব নাঙল বা যুঁৱলি ব্যৱহাৰ হয় মাটি চহাবৰ বাবে মৈ ব্যৱহাৰ হয় মাটি সমান কৰিবৰ বাবে কোৰ ব্যৱহাৰ হয় মাটি চহাবৰ বাবে খন্তি ব্যৱহাৰ হয় এই গছৰ গুৰিত জমা হোৱা বিভিন্ন ধৰণৰ অপতৃণবিলাক কাটিবৰ বাবে বা মাটিখিনি কুৰি খুচি কোমল কৰিবৰ বাবে কাচি ব্যৱহাৰ হয় ধান বা ঘাঁহ কাটিবৰ বাবে আৰু বিৰিয়া ব্যৱহাৰ হয় ধানৰ ধানবোৰ পথাৰৰ পৰা ঘৰলৈ আনিবৰ বাবে হোলোঙা ব্যৱহাৰ হয় কঠিয়া পথাৰত পেলাবৰ বাবে তঙালৰ ব্যৱহাৰ হয় ধান বান্ধিবৰ বাবে এইবোৰ হ'ল আমাৰ পৰম্পৰাগত কিছুমান কৃষি সঁজুলি কিন্তু ক'বলৈ গ'লে এই পৰম্পৰাগত যিবিলাক কৃষি সঁজুলি আছে এইবিলাকৰ উৎপাদন ক্ষমতা একেবাৰে কম আৰু দিনক দিনে আমাৰ সমাজত পৰম্পৰাগত এই সঁজুলিসমূহ লাহে লাহে নাইকীয়া হৈ আহিছে তাৰ ঠাইত স্থান পাইছে বৰ্তমান আধুনিক যন্ত্ৰ পাতিসমূহ যেনে চক্ৰকোৰ ট্ৰেক্টৰ পাৱাৰ টিলাৰ খেৰ' ছিড ড্ৰিল ৰোটাভেট'ৰ পানী সিঁচা যন্ত্ৰ লেজাৰ লেভেলাৰ ধান মৰা যন্ত্ৰ ইত্যাদিবোৰ এই আধুনিক যিবিলাক যন্ত্ৰ পাতি ইহঁতৰ উৎপাদন ক্ষমতা যথেষ্ট বেছি আৰু কম সময়ৰ ভিতৰতে বহুখিনি কাম সমাধান কৰিব পাৰে চক্ৰকোৰ ব্যৱহাৰ কৰা হয় দুশাৰী শস্যৰ মাজত অপতৃণ নিয়াবৰ বাবে আৰু দুশাৰী শস্যৰ মাজত যিখিনি মাটি টান হৈ যায় সেই মাটিখিনি কোমল কৰিবৰ বাবেও চক্ৰকোৰ ব্যৱহাৰ কৰা হয় চক্ৰকোৰৰ এটা চাইডে এটা চাইডে আপোনাৰ দুডাল হেণ্ডেল থাকে আৰু এটা চাইডে এটা চকৰি থাকে য'ত আপোনাৰ চোকা কোৰ এখন লাগি থাকে আৰু ট্ৰেক্টৰ ব্যৱহাৰ কৰা হয় আপোনাৰ মাটি চহাবৰ বাবে আৰু ট্ৰেক্টৰৰ আৰু বহু ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় যেনে ধৰক কৃষিৰ বিভিন্ন কাৰ্যসূচী সেই কাৰ্যসমূহ সমাধান কৰিবলৈ ট্ৰেক্টৰ ব্যৱহাৰ কৰা হয় আৰু পাৱাৰ টিলাৰ ব্যৱহাৰ কৰা হয় মাটি চহাবৰ বাবে ধান মাৰিবৰ বাবে খেৰ' ব্যৱহাৰ কৰা হয় হাল বাবৰ বাবে মাটিখিনি চহাবৰ বাবে ছিড ড্ৰিলৰ ব্যৱহাৰ কৰা হয় গুটি সিঁচিবৰ কাৰণে ছিড ড্ৰিল ব্যৱহাৰ কৰিলে কম খৰচত আৰু কম সময়তে বহুখিনি মাটি সিঁচি সামৰিব পৰা যায় আৰু এই ক্ষেত্ৰত ছিড ড্ৰিল ব্যৱহাৰ কৰিলে আৰু এটা সুবিধা হ'ল গুটি খুব কম পৰিমাণৰ ব্যৱহাৰ হয় ৰোটাভেট'ৰ ব্যৱহাৰ কৰা হয় মাটি মিহিকৈ চহাবৰ বাবে ৰোটাভেট'ৰ ব্যৱহাৰ কৰিলে মাটিখিনি এবাৰতে খুব সুন্দৰকৈ চাহ কৰিব পৰা যায় লগতে মাটিত থকা যিমানখিনি অপতৃণ থাকে পোক পৰুৱা থাকে সকলোবিলাক ধ্বংস হয় ফলত মাটিডৰাৰ উৰ্বৰা শক্তি যথেষ্ট পৰিমাণে বৃদ্ধি পায় পানী সিঁচা যন্ত্ৰ ব্যৱহাৰ কৰা হয় খেতিত পানী দিবৰ কাৰণে যেতিয়া খৰাং পৰিৱেশৰ সৃষ্টি হয় সেই খৰাং বতৰত খেতিত সময় মতে যদি পানী দিব পৰা নাযায় তেতিয়াহ'লে খেতিৰ উৎপাদন যথেষ্ট পৰিমাণে কমি যায় তেনেক্ষেত্ৰত পানী সিঁচা যন্ত্ৰ সেয়া লাগিলে ডিজেল চালিতয়েই হওক বা বিদ্যুৎ চালিতয়েই হওক ব্যৱহাৰ কৰিলে খেতিৰ উৎপাদন যথেষ্ট পৰিমাণে পোৱা যায় লেজাৰ লেভেলাৰ আজিকালি নতুনকৈ বিজ্ঞানীসকলে সাজি উলিয়াইছে যাৰ সহায়ত উখোৰা মোখোৰা মাটিসমূহ সমান কৰিবলৈ সুবিধা হয় লেজাৰ লেভেলাৰ ব্যৱহাৰ কৰাৰ ফলত কি হয় মাটিডৰা সমান হৈ পৰাত পানীৰ যিটো সাধাৰণতে দেখা যায় যে আমাৰ মাটিসমূহত পানীৰ ঢালটো এফালে বেছি এফালে কম থাকে ফলত কি হয় পানীৰ খৰচটো বেছি হয় গতিকেনে লেজাৰ লেভেলাৰ ব্যৱহাৰ কৰিলে মাটিখিনি সমভাৱে সমতল হৈ পৰে ফলত সমভাৱে পানীখিনি দিয়াত সুবিধা হয় সেইকাৰণে লেজাৰ লেভেলাৰ আজিকালি ব্যৱহাৰ কৰিবলৈ খেতিয়কসকলে লৈছে তাৰ লগতে ধান মৰা যন্ত্ৰ এতিয়া আমাৰ সমাজত আহিছে বৈজ্ঞানিকসকলে সাজি উলিয়াইছে ধান মৰা যন্ত্ৰৰ কাৰণে মৰণা মাৰিবলৈ সুবিধা হৈছে আগতে মৰণা মাৰিবলৈ গৰু ব্যৱহাৰ কৰিছিলে কিন্তু গৰুৱে মৰণা মাৰোঁতে যথেষ্ট সময় খৰচ হৈছিলে তাৰ ঠাইত ধান মৰা যন্ত্ৰ আহি আৱিষ্কাৰ হোৱাত খেতিয়কসকল যথেষ্ট পৰিমাণে লাভান্বিত হৈছে কম সময়তে যথেষ্ট পৰিমাণৰ কাৰ্য্য সমাধান কৰিবলৈ সক্ষম হৈছে